বাগিচাৰ কামৰ বাবে প্ৰয়োজনীয় সঁজুলিসমূহৰ ভিতৰত বিশেষকৈ কোৰ খন্তি জবকা কটাৰী বা চুৰি কটাৰী নাইবা অন্য়হাতে এখন চিপৰাঙৰ বিশেষ প্ৰয়োজন এই সঁজুলিসমূহৰ ব্য়ৱহাৰ কোৰখন আমি মাটি কাটি সেই মাটিৰ লগত শুকান গোবৰ মিহলোৱাৰ ক্ষেত্ৰত ব্য়ৱহাৰ কৰোঁ খন্তিৰ সহায়ত ফুলৰ পুলিবোৰ ইঠাইৰপৰা আন ঠাইত নাইবা ফুলৰ গুটি নতুনকৈ পচাব হ'লে মাটিটো খুচৰিব বাবে আমি খন্তি ব্য়ৱহাৰ কৰোঁ এই ক্ষেত্ৰত জবকাৰো প্ৰয়োজন আছে যেতিয়া ফুলনিত সৰু সৰু বন গজিবলৈ আৰম্ভ কৰে তেতিয়া জবকাৰ সহায়ত ফুলৰ কাষৰ সেই বনসমূহ মাৰিবৰ বাবে আমি জবকাৰে খুচৰি বনসমূহ মাৰিব পাৰোঁ কটাৰী বা চুৰি কটাৰীৰ ব্য়ৱহাৰটো হৈছে কি বিশেষকৈ যেতিয়া এজোপা ফুলৰ ডাল আন এঠাইত বা ইয়াক আমি নতুনকৈ ৰোপণ কৰিব বিচাৰোঁ তেতিয়া হ'লে চুৰি বা কটাৰীৰ সহায়ত আমি ডালটো ধুনীয়াকৈ কাটি সেই ডাল আমি নতুনকৈ সংৰোপণ কৰিব পাৰোঁ ইয়াৰ বাহিৰেও বাগিচাত প্ৰয়োজনীয় আন এটা সঁজুলি হৈছে আমি নিজে প্ৰস্তুত কৰি ল'ব পাৰোঁ পানী দিবলৈ সাধাৰণতে আমি ঘৰত ৰং ৰং কৰিবলৈ অনা টিঙৰ টেমা কাটি গজালৰ সহায়ত সৰু সৰু ফুটা কৰি বাঁহৰ মাৰি লগাই তাৰ সহায়ত আমি ফুলত সুন্দৰভাৱে পানী দিয়াৰ ক্ষেত্ৰত ব্য়ৱহাৰ কৰিব পাৰোঁ আজিকালি অৱশ্য়ে বজাৰত প্লাষ্টিকৰো এনেধৰণৰ সঁজুলি পোৱা যায় ইয়াৰ বাহিৰেও আমি যেতিয়া শুকান গোবৰ ব্য়ৱহাৰ কৰোঁ শুকান গোবৰটো চালিবৰ কাৰণে আমাক আচলতে এখন চালনীৰো প্ৰয়োজন হয় সেইখন বাঁহৰে হওক নাইবা আজিকালি হাৰ্ডৱেৰ দোকানত কিনিবলৈ পোৱা বিশেষকৈ ঘৰ নিৰ্মাণৰ ক্ষেত্ৰত ব্য়ৱহাৰ কৰা বালি চলা নেট ইয়াৰ সহায়তো আমি এখন চালনী প্ৰস্তুত কৰি ল'ব পাৰোঁ আৰু তাৰদ্বাৰা আমি শুকান গোবৰ চালি পেলাই গুৰিটো ফুলৰ গুৰিত দিব পাৰোঁ ফুলৰ গুৰিত দিয়াৰ ক্ষেত্ৰত খন্তিখনৰ যথেষ্ট প্ৰয়োজন হয় বিশেষকৈ ফুলৰ গুৰিটো খুচৰি ল'বৰ কাৰণে খুচৰি লৈ খন্তিৰ সহায়ত শুকান গোবৰৰ গুৰাটো যেতিয়া আমি ফুলি ফুলৰ গুৰিত দিওঁ ইয়াৰ পাছতে আমি দেখিবলৈ পাম যে ফুলৰ স্বাস্থ্য় দিনে দিনে ভাল হৈ আহে ফুল সাধাৰণতে প্ৰত্য়েক মানুহেই ভালপায় কাৰণ এখন ঘৰৰ ই শোভা বৰ্ধন কৰে এখন সুন্দৰ ঘৰ থাকিলেই নহয় গতিকে ঘৰখন সুন্দৰ কৰি তুলিবলৈ হ'লে ঘৰৰ সন্মুখত এখন ফুলৰ বাগিচাৰ অত্য়ন্ত প্ৰয়োজন আছে আজিকালি অৱশ্য়ে প্ৰায় মানুহকে ফুলৰ প্ৰতি থকা ৰাপ আমি দেখিবলৈ পাওঁ কাৰণ ইঘৰে সিঘৰলৈ অহা যোৱা কৰিলে প্ৰায় দেখা যায় যে ইঘৰে সিঘৰৰপৰা ফুলৰ পুলি আদান প্ৰদান কৰি এইদৰে নিজৰ ঘৰৰ শোভা বৰ্ধনৰ ক্ষেত্ৰত মনোনিৱেশ কৰি আহিছে ফুল এনে এটা বস্তু যি ফুল দেখিলে আপোনাৰ মনত বিভিন্ন ধৰণৰ চিন্তা থাকিলেও সেই ফুলৰ সৌন্দৰ্যই আপোনাৰ মনটোক অন্য় দিশলৈ টানি লৈ যায় তাৰ ৰং হওক তাৰ সুগন্ধই হওক তাৰ যিটো সৌন্দৰ্য সেই সৌন্দৰ্যই মানুহৰ মনত এটা বেলেগ চিন্তাৰ সঞ্চাৰ কৰে সেইবাবে ফুল ভাল নোপোৱা মানুহৰপৰা আচলতে আমি সদায় ব্য়ৱধান নিয়ন্ত্ৰণ কৰিব লাগে কাৰণ ফুল ভাল নোপোৱা মানুহে কোনো মানুহক ভাল পাব নোৱাৰে গতিকে সেইবাবে এখন বাগিচা এখন ঘৰৰ সৌন্দৰ্য বৰ্ধনৰ ক্ষেত্ৰত অত্য়ন্ত অত্য়ন্ত গুৰুত্বপূৰ্ণ হিচাপে চিহ্নিত হৈ আহিছে